হয় হয় তেজপুৰ মেডিকেল কলেজ হয়

হয় হয় আছে আছে হয় আছে আপুনি আহিব লাগিব ইয়ালৈ ডক্তৰটো আপোনাৰ আমাৰ ইয়াতে সদায়ে পাব শনিবাৰে দেওবাৰ বাদ দি পেলাই আহি পেলাই আপুনি দহ টকাৰ টিকেট এটা কৰি তেনেকে ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই ডক্তৰক লগ ধৰিব লাগিব ডক্তৰেহে আপোনাক এপইণ্টমেণ্টটো দিব কোনদিনাখন কৰে অঁ অঁ হৈ যাব ইয়াত ইয়াতে হৈ যায় প্ৰায়খিনি ইয়াতে হৈয়েই যায় আপোনাৰ বাহিৰত যাব নালাগে বাৰু

কেবিনৰ কাৰণে আপুনি আহিব লাগিব আহি পেলাই খবৰ কৰিব লাগিব কেবিন এনেইতো কেবিন পোৱা পাবলৈ অলপ দিগদাৰেই তথাপিতো বাৰু কেতিয়াবা খালী থাকিলে পোৱা যায় আহি পেলাই আপুনি খবৰ কৰিব লাগিব আপুনি এপইণ্টমেণ্টটো লৈ ল'ব লাগিব কোনদিনাখন অপাৰেশ্যন হয় তাৰপাছত আপুনি কেবিনৰ খবৰ কৰিব লাগিব কেবিনৰ হেৰি আপোনাৰ দিনে দুশ টকা বেছি নহয় বাৰু ৱাৰ্ডতটো আপোনাৰ নালাগে ডেইলী আপোনাৰ পঞ্চাশ টকাকে আৰু বেডৰ হেৰিটো

অঁ ই এন টি চাৰ্জন আছে হয় আছে এইটো ডক্টৰেহে ক'ব পাৰিব দেই আপোনাৰ চাই লৈ পেলাই অপাৰেশ্য়নটো কৰাৰ পিছত কেইদিন থাকিব লাগিব ডক্টৰক আপুনি নিজেই আহি পেলাই এবাৰ লগ ধৰি গ'লে গোটেইখিনি ভালকৈ জানিলে হয় আৰু হয় হয় অঁ তেখেতে কোনদিনাখন কৰিব কিমান দিন

আপুনি নটা দহটা মান বজাত আহিলে পাই যাব চাৰে আঠটা মানৰ পৰা ডক্টৰ থাকেই বাৰু আপুনি আহি পেলাই দহটকীয়া টিকট এটা কৰি ল'ব আৰু তাৰপিছত ই এন টি হেৰিয়াত গ'লেই হ'ল